হেল্ল বৰুৱা ট্ৰেভেল এজেন্সী হয়নে মোক এখন গাড়ী প্ৰয়োজন হৈছিলে তাৰমানে অকণ ভাল কণ্ডিছন হ'লে ভাল হয় আৰু তাৰমানে আঠ দহজন মান বহিব পৰাকে কাৰণ মই মানে ফুৰিবলৈ যাম বুলি মনতে ভাৱি আছোঁ তাৰপিছত আপোনালোকৰ গাড়ীখনৰ পাৰ কিলোমিটাৰ কিমান হয় তাৰ কথাটো জনাবহো আৰু পাৰ কিলোমিটাৰ ভাৰাটো কিমান হ'ব সেইটো জনাব তাৰমানে যিহেতুকে মই নিজেই ড্ৰাইভিং কৰি যাম আৰু মোৰ পৰিয়ালবৰ্গও যাব মই যোৱা ঠাইকোখন মানে মই লখিমপুৰ হৈ ধেমাজি ডিব্ৰুগড় হৈ পেলাই মই শিৱসাগৰলৈও যাম শিৱসাগৰত গৈ পেলাই মই ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ আৰু জয়দৌল শিৱদৌল সকলোখিনি চাই মেলি তাতে এৰাতি থাকি পিছদিনা মানে মই সত্ৰনগৰী মাজুলীলৈ আহিম মাজুলীলৈ আহি পেলাই মই যিখিনি তাৰ সত্ৰৰ সা সৰঞ্জাম মিউজিয়াম সকলোখিনি চাম যিমান দেৰি লাগে লাগিব আৰু তাৰমানে আপোনালোকে এইটো চিন্তা কৰিব নালাগে তাৰ পিছত মই চামগুৰি সত্ৰৰ যিখিনি মানে মুখা পৰিধান কৰে য'ত মুখা মানে বনাই সেইসমূহ চাম আৰু মই এইটো মুখাখিনি বনোৱাৰ মই শিকিবলে মানস কৰি আছোঁ আৰু মোৰ পৰিয়ালবৰ্গও নাই দেখা গতিকে সকলোকে চাই দেখুৱাই মেলি মই আকৌ লখিমপুৰলৈ আহিম লখিমপুৰ আহি পেলাই মই অৰুণাচললৈ যামগৈ অৰুণাচলত মানে এই টাৱাং চেচা ব'মডিলা আদি বিভিন্ন ঠাই চাই পেলাই মই যিখন মানে ইটানগৰৰ গংগাবজাৰ বুলি কয় সেইখন তালৈ যামগৈ তাতো চিৰিয়াখানা আছে গংগাৰ ওচৰত মই চিৰিয়াখানাখনো চাম তাৰ পিছত তাৰপৰা আকৌ ঘূৰি আহি পেলাই মই নাৰায়ণপুৰ হৈ লখিমপুৰ হৈ নাৰায়ণপুৰলৈ যামগৈ নাৰাযণপুৰত মই মাধৱদেৱ কলাক্ষেত্ৰ তাৰপিছত আকৌ মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰীৰ সকলোখিনি দেখা নাই সেইকাৰণে মই সকলো পৰিয়ালবৰ্গকো দেখুৱাই পেলাই চাই পেলাই মই গুৱাহাটীলৈ তেজপুৰ যামগৈ তেজপুৰত মই অগ্নিগড় চাই মেলি যি ঊষা অনিৰুদ্ধৰ মিলনৰ জেগা বুলি কয় সেইটো পৰিধান সেইখিনি চাম চাই পেলাই মই গুৱাহাটীলৈ যামগৈ গুৱাহাটীত গৈ যিখন শংকৰদেৱ কলাক্ষেত্ৰ দেখা নাই ময়ো দেখা নাই বাৰু আৰু পৰিয়ালবৰ্গটোনো দেখা নাইয়েই সকলোখিনি চাই পেলাই মই চিৰিয়াখানা চাম চিৰিয়াখানা চাই পেলাই মই তাতে আকৌ গুৱাহাটীতে আকৌ এৰাতি থাকিব লাগিব কামাখ্যা মন্দিৰো চোৱা নাই সেই কামাখ্যা মন্দিৰ নীলাচল পৰ্বতৰ তাত আছে সেই কামাখ্যা মন্দিৰো মই চাম চাই পেলাই মই উমানন্দ মন্দিৰো চামগৈ তাৰপিছত চাই পেলাই তাতে যদিহে দেৰী হয়গে তাতে থাকিম থাকি পেলাই পিছদিনাখনি তেতিয়া মই শ্বিলঙলে গুছি যাম শ্বিলঙতো কিমান দেৰি হয় তাত বৰফৰ যিখিনি জেগা আছে বিভিন্ন জেগা আছে যদিহে এদিন লাগে দুদিন লাগে যিমান দিন লাগে লাগিব আৰু তাতে থাকি মেলি তাত ডনবস্ক' মিউজিয়াম উইলিয়ামছ লেক এয়াৰ ফ'ৰ্চ আদি জেগাবিলাক মই চাম বুলি মনতে ভাৱি আছোঁ তাকে আপোনালোকে গাড়ীখনৰ এই কিলোমিটাৰ যিমানটো হয় পাতি মেলি দিলে মই মনতে খুব ভাল পাম